হয় মই মনোৰঞ্জন বাতৰিৰ প্ৰতি আগ্ৰহী কিয়নো আজিৰ যুগত মানুহ বেছি টাইমে মানসিক চাপত ভূগি থাকে হাঁহিব পৰা এটাও কলা যোনে হহুঁৱাই সেইটোও এটা কলা আৰু আজিৰ বাতৰিবোৰ কিছুমান সক্ৰিয় নহয় একদম নিষ্ক্ৰিয় নহয় কিছুমান বাতৰি একদম সঁচা বুলিও ক'ব নোৱাৰি আজিৰ যুগত মই বলিউডৰ বাতৰিৰ শিতানসমূহ অনুসৰণ নকৰোঁ কিন্তু কেতিয়াবা কেতিয়াবা সেইখিনি চাওঁ চ'চিয়েল মিডিয়াত থকা মনোৰঞ্জনৰ বাতৰিসমূহ বহুত ভাল লাগে এটা সেইবোৰে হাঁহিৰ খোৰাক এটা মনত জগাই তুলিব পাৰে সেইবোৰে মনত এটা অপূৰ্ণ ভাৱধাৰা এটা সজাই তুলিব পাৰে চ'চিয়েল মিডিয়াত থকা মনোৰঞ্জনৰ বাতৰিসমূহ এটা কলা যি যোন যোনজনে লিখে সেইজনো এজন কলা কৌশলী হ'ব লাগিব কলা সেইটো এটা সেই কলাত যাতে মানুহ আকৃষ্ট হ'ব পাৰে তাৰ বাবে এটা এটা শিতান থাকিব লাগিব মনোৰঞ্জনৰ বাতৰিসমূহ প্ৰায় মই সদায়ে চাই থাকোঁ চ'চিয়েল মিডিয়াত ফেচ মনোৰঞ্জনৰ বাতৰি বুলি ক'লে সেইটোৰ বাহিৰেও আজিৰ যুগত ফেচবুকত পোৱা মিম্ছতো বহুত হাঁহিৰ খোৰাক সৃষ্টি কৰে এইবোৰ এটা মনত অলপ সময়ৰ কাৰণে হ'লেও এটা মানসিক এটা চাপত থাকিলেও সেইটো যদি হাঁহিৰ খোৰাক তুলিব পাৰে মনটো এটা এক মিনিটৰ কাৰণে হ'লেও মনটো এটা কিবা পাহৰি যোৱা হয় সেইখিনিয়ে